অঁ হয় কওকচোন অঁ কওকচোন বাইদেউ অঁ জেগাডোখৰ ধুনীয়াই আহিব পাৰিব ফুৰিবলৈ বাগানীয়া ঠাই অঁ অঁ হয় হয় জ্বলাব পাৰিব বাগানৰ মাজে মাজে পাহাৰত এটা বৌদ্ধ মন্দিৰ আছে তাতে প্ৰায় দুশমান চিৰি বগাই যাব লাগিব ওপৰলৈকে তাতে ধূপ চাকি জলো জ্বলাব পাৰি আৰু সেই পাহাৰৰ ওপৰৰ পৰা এই পৰিৱেশটো ধুনীয়া আৰু চাব পাৰি আৰু আপুনি কেতিয়ালৈ আহিম বুলি ভাবিছে অঁ আহিব পাৰে অঁ অঁ পাৰিব গাড়ী মানে সেই ৰাস্তাতে ৰখাব লাগিব আৰু তাৰপিছত তাৰপৰা সেই চিৰিখিনি খোজকাঢ়িয়ে যাব লাগিব ওপৰলৈ

অঁ পাহাৰীয়া পাহাৰীয়া ঠাই মন্দিৰটো য'ত আছে সেয়া পাহাৰেই কিন্তু পাহাৰ যদিও মানে দুয়োকাষে বাগান লগোৱা আছে আৰু আৰু তাৰ মাজে মাজে সেই চিৰি আছে প্ৰায় দুশমান হ'ব আৰু হয় আপ আপুনি গাড়ী লৈহে আহিব নহয় জানো অঁ গাড়ী লৈ আহিলে পায় আপুনি খোৱাাঙৰ পৰা কৈছোঁ বুলি ক'লে নহয় নহ্ অঁ অঁ ঠিক আছে আপোনালোকৰ তাৰপৰা প্ৰায় চাগে আমাৰ ইয়ালৈ দুই ঘণ্টামান লাগিব চাগে তাৰপিছতো আৰু গাড়ী ৰখাই আকৌ নামি যা ওপৰলে উঠি যাব লাগিব নহয় তাৰ ওপৰলৈ উঠাৰ সময়ত দুশমান চিৰি যিহেতু লাগিব চাগে একঘণ্টামান খোজকাঢ়ি যাওঁতে ওপৰলৈ অঁ তাত গৈ জিৰণি ল'ব পৰা ধুনীয়া ঠাই আছে বাৰু বহিবলৈ মেলিবলৈ এনেকুৱা সুবিধা আছে তাতে চাকি বন্তি জ্বলোৱা হয় আৰু কয় আৰু তালৈ আহিলে মানুহৰ মনৰ আশা পূৰণ হয় এনেকুৱা বুলি কয় আৰু আহিব পাৰে আপোনালোকে আছে আছে আপুনি আহিলে চাব পাৰিব ধুনীয়া ঠাই বাকী ইয়াতে বেলেগ একো চিন্তা কৰিব নালাগে টিকেট চিকেটৰ একো কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা নাই আহিব পাৰিব আহিব আৰু কোন কোন আহিম বুলি ক'লে

অঁ অঁ আহিব অলপ সোনকালে আহিলে ভাল হয় আৰু এই নহ'লে ভিৰো হয় মানুহৰ যে যথেষ্ট সোনকালে আহিলে মানে ভাল হয় আৰু বাকী খোৱা বোৱাৰ কথা চিন্তা কৰিবলৈ নালাগে বাৰু তাৰ তলতে মানে ৰাস্তাৰ দাঁতিতেই বিভিন্ন ধৰণৰ হোটেলবিলাক আছে খোৱা বস্তুৰ পৰা মানে ধৰি ধৰক সকলো ধৰণৰ বস্তু পাব আৰু চাকি বন্তি সেইবিলাকো ইয়াতে চাকি বন্তি ধূপ চাকি এইবিলাক কিনিব পাৰিব পিকনিক মানে সেইখিনি ধৰক নিজে বনাই কেনে খাব নোৱাৰিব কিন্তু সেই হোটেল চোটেলৰ ব্যৱস্থা আছে আৰু বাকী সেই ওপৰত ধ ধুনীয়া আৰু মন্দিৰ য'ত আছে তাত ধুনীয়া এনেই ধৰক আপুনি চাহ তাহ বনাই আনিলে মানে খাব পাৰিব আৰু কিন্তু এনেকৈ খানা বনাই আনি খোৱা সিমান ব্যৱস্থা নাই কিন্তু এই তাৰপৰা অলপ আগত গৈ পাব এডোখৰ ঠাই তাতে বনাই মেলি খাৰু ক'লে পাৰিব কিন্তু নানিলেও কোনো কথা নাই ইয়াতে হোটেল চোটেল আছে যিহেতু হোটেলৰ পৰা লৈ খাব পাৰিব আৰু অঁ সেয়াই অঁ অঁ মোৰ ঘৰত ভালেই অঁ এই আমাৰ ঘৰত এই মা দেউতা মই এই ভাইটি আছোঁ আৰু অঁ আহিব আপুনি অঁ ভাল ভাল অঁ আহিব মই থাকিমেই নহয় অঁ ভালেই আহিলে ফোন এটা কৰিব অঁ এই আমাৰ এই ভাইটি আৰু মইয়ে অঁ ভাইটিয়ে ময়ে থাকোঁ মা দেউতা আছে আৰু অঁ আপুনি আহিলে হেৰি ফোন কৰিব মোলৈ তেতিয়া মই দেখাই দিম আৰু আপোনালোকক মানুহ আহিয়ে থাকে ইয়ালৈ বহুত মানুহৰ ভিৰ হয় সেইকাৰণে কৈছোঁ পাৰিলে অলপ হেৰি সোনকালে আহিব আৰু সোনকালে আহিলে মানে সোনকালে আকৌ ঘূৰিব লাগিব যিহেতু ওপৰৰলৈকে যোৱা যে খোজকাঢ়ি অলপ হেৰি দেৰি লাগিব ভাগৰো লাগে বহিবলগীয়াও হয় তেনেকুৱা আৰু লগতে এই পানী বটল চানি বটল লৈ আহিব তেতিয়া আৰু অঁ চিৰি বগাওতে ইমান খাবলৈ দৰকাৰ হ'ব যে অঁ আপুনি আহিলে ফোন কৰিব দেই অঁ হ'ব ৰাখিছোঁ অঁ